অঁ এই হৰেণৰ জীয়েকৰ বিয়াত যাবিনা অঁ কি দিম বুলি ভাবছা অঁ এই আমাৰ অঁ বিয়াত যাম বুলি ভাবছোঁ ৰ' এই যে আমাৰ মহিলাই যে দেই হাতে বোৱা কাপোৰ ঘৰ ঘৰৰ পৰা দেই যে পাট কাপোৰো দিছেহেন পাইছোঁ সেই কাপোৰকে একযৰা দিয়া ভাল হ'ব নাকি অঁ কেমান দাম হ'ব কেনেহেন চাবা অঁ অঁ অঁ অঁ আৰু বৰ বেছি দামৰো দিবা নৰোঁ দেই হইনা অঁ বাজেট মিলবা লাগব বাজেটটো বাজেট মতে অলপ ভাবি চিন্তি চাম কেথেনে যাবি আনবা কাপোৰ অঁ অলবা পাৰিম ন কিবা হেৰি কৰি হ'লিও ব্যৱস্থা কৰি অলবা লাগব আৰু উপায় নাই যাবাতো লাগবই বিয়াত

অঁ যাম দে ও বেয়া অঁ সিজত সেনেহেন কাপোৰ দিলি ভাল হ'ব না অঁ অঁ অঁ আমাৰ মহিলাকিটাৰ অলপ ভাল হ'ব সেই সেই কাপোৰ আনলি অঁ ব্যৱসায় কৰে যেথে অঁ

অঁ আৰু ত মায়ে মায়োক কাবাক নিবিনাকি অঁ অঁ অঁ আমাৰো তাইক সুধি চাম যায় যদি নিম নাযায় দেহো ক'ত যাব অঁ অঁ সেয়ে আৰু অঁ ৰিস্কাটো লাগিল আৰু অঁ লাগিল অঁ অঁ হৈছে নাকি হ'লি অঁ অঁ বিয়াখন ডাঙাৰ হ'ব দেই গতে

দে হ'লি অঁ অঁ সেয়ে দিম দে দে অলবি হ'লি অঁ দে